হেল্ল' হেল্ল' হেল্ল' শুনিছোঁ কওক

হেল্ল' শুনিছোঁ

মানে এতিয়া হেৰি আৰু দুটামান বজালৈকে বাৰটা বজা বাৰটা বজালৈকে থাকিব আগবেলাটো

অঁ আহিব ঠিক আছে দিয়ক আহিব